আজিকালি যুৱক যুৱতীসকলে খেতিৰ প্ৰতি বহুতো আগ্ৰহী হোৱা দেখা গৈছে কাৰণ চৰকাৰে বহুতো ধৰণৰ সা সুবিধা উন্নত ধৰণৰ সা সুবিধা আগবঢ়াইছে সেইকাৰণে আজিকালি যুৱক যুৱতীসকলক খেতিৰ প্ৰতি মনোযোগ দিয়া দেখিবলৈ পোৱা গৈছে আজিকালি যুৱক যুৱতীয়ে পঢ়া শুনা কৰি ঘৰতে বহি নাথাকি খেতিৰ প্ৰতি আগ্ৰহী হোৱাটো দেখিবলৈ পোৱা গৈছে কাৰণ চৰকাৰে খেতি কৰিবৰ কাৰণে বহুতো নতুন ধৰণৰ সা সুবিধা যোগান ধৰিছে যেনে পাৱাৰ টিলাৰ দিছে টেক্টৰ দিছে চ'লাৰ ৱাটাৰ পাম্প দিছে ইস্পেয়াৰ দিছে সেই হেতু কাৰণে আজিকালি যুৱক যুৱতীয়ে খেতিৰ প্ৰতি বহুতো আগ্ৰহী হোৱাটো দেখিবলৈ পোৱা গৈছে আৰু আজিকালি যি খেতিয়ে নহওক সকলো খেতিতেই খেতিয়কে লাভৱান হৈছে যি খেতিয়ে কৰিছে সেই খেতিতে লাভৱান হৈছে কাৰণ বজাৰত খেতিয়কে যেনেধৰণে শাক পাচলি যোগান ধৰিব লাগিছিল তেনেধৰণে ধৰিব পৰা নাই আৰু বিশেষকৈ আমাৰ অসমখন খেতি প্ৰধান ৰাজ্য সেইকাৰণে আজিকালি যুৱক যুৱতীয়ে চাকৰিৰ কথা চিন্তা নকৰি খেতিৰ ওপৰত নিৰ্ভৰ হ'বলৈ আগবাঢ়িছে